হেল্ল' অঁ দাদা এইটো বি এফ এফ কেফে নম্বৰ হয়নে মোৰ মানে ম'ম' অৰ্ডাৰ দিছিলোঁ কিন্তু এতিয়ালৈকে পোৱাহি নাই মানে আগতে তেনেকৈ দেৰি নহয় মানে আজি কি কাৰণে দেৰি হৈছে সেইটো জানিব বিচাৰিছিলোঁ নাই নাই আগতে তেনেকৈ দেৰি নহয় আজিহে তেনেকৈ ইমান দেৰি হৈছে আৰু পে'মেণ্টোতো মই কাটি দিলোঁ কিন্তু এতিয়ালৈকে পোৱাহি নাই সেইটো কাৰণে আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ বেয়া নাপায় যদি ক'ব নেকি কি কাৰণে ইমান দেৰি হৈছে মানে লগৰ কেইজনমান আহিছিল মানে মোৰ সিহঁতে ৰখি আছে সেইকাৰণে আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ কিমান ইমান দেৰি কিয় হৈছে বুলি সেইটো কাৰণে অঁ সেইটো হয় অ' হয় নেকি ঠিক আছে তেন্তে আপুনি যিমান পাৰে সোনকালে পঠাই দিব ধন্যবাদ